দুই জানুৱাৰী ঊনৈশ আঠান্নবৈ তিনি মাৰ্চ দুই হাজাৰ দুই চাৰি এপ্ৰিল দুই হাজাৰ তিনি পাচঁ মে' দুই হাজাৰ চাৰি ছয় জুন দুই হাজাৰ পাঁচ